অঁ হয় হয় উত্তম বৰা অঁ হয় হয় হয় উত্তমে আমাৰ ইয়াত আপং আৰু সাঁজ এই এইবিলাকেই ফেমাছ আৰু অঁ পাৰিম পাৰিম অঁ আপুনি নিব আহিবনে নে পঠিয়া পঠিয়াই দিব লাগিব অঁ আহিব আহিব এই আমাৰ ইয়াত বৰ খুব কমটি দামতে পোৱা হয় ধৰি লওক এক লিটাৰ বটলত ভৰাই দিলে ত্ৰিছ টকা পঁচিছ টকা তেনেকৈ দিয়া হয় আৰু

তাৰপিছত সেইটো সেই তাৰ ভাতখিনি লগত সানিব লাগিব সানি মেলি অঁ ধুনীয়াকৈ কলপাতত সজাই থৈ দিব লাগিল থৈ দিব লাগিব তাৰপিছত বেছিদিন নালাগে চাৰি পাঁচদিন থোৱাৰ পিছত সেইখিনি আকৌ ধুনীয়াকৈ কণ্টেইনাৰত ভৰাব লাগিব ভৰাই এই তিনি চাৰিদিন থৈ দিলে মতে হৈ যায় আৰু আপংটো তেনেকেই এইটো খেৰ খেৰদি হেৰি কৰিবলগীয়া হয় আপুনি পঠিয়াই দিব লাগিব নহ্ অঁ ঠিক আছে অঁ হ'ব অঁ ঠিক আছে ঠিক আছে